অসমীয়া ভাষাটো বৰ্তমান ছ'চিয়েল মিডিয়া আৰু ডিজেল ডিজিটেল প্লেটফৰ্মত শুদ্ধ ৰূপত ব্যৱহাৰ হয় বুলি মই কেতিয়াও ভাবিব নোৱাৰোঁ কাৰণ আজিকালি অসমীয়া ভাষাত আজি উঠি অহা যুৱ প্ৰজন্মই হওক বা বেলেগেই হওক কেতিয়াও তাত তেওঁলোকে শুদ্ধকৈ অসমীয়া ভাষাটো নকয় তাত থাকে ইংলিছ মিক্স কৰি কয় আৰু কেতিয়াবা দেখা যায় হিন্দীও মিক্সকৈ কোৱা দেখিবলৈ পোৱা যায় বা শুনিবলৈ পাওঁ উদাহৰণস্বৰূপে মই এটা কথা ক'ব বিচাৰিছোঁ আগৰ ডক্তৰ ভূপেন হাজৰিকাৰ গীতবিলাকত যিমান শুদ্ধকৈ অসমীয়া ভাষাটো শুনিবলৈ পাইছিলোঁ আজিকালি গায়কসকলৰ মুখত তেনেদৰে অসমীয়া গীতবিলাক শব্দবিলাক ইমান শুদ্ধকৈ সম্পূৰ্ণকৈ কৈ নাগায় বুলি মই ভাবোঁ